চাৰি জুলাই দুইহেজাৰ এক ছয় আগষ্ট দুইহেজাৰ চাৰি চাৰি নৱেম্বৰ দুইহেজাৰ বিশ ন ডিচেম্বৰ দুইহেজাৰ বাইছ দহ জানুৱাৰী দুইহেজাৰ তেইছ